হেল্ল' অঁ হয় কোন অঁ হয় কওকচোন অঁ হয় নেকি আপুনি আপুনি অনলাইন কৰিছিল নে ফাৰ্ষ্টত আপুনি অনলাইন নকৰিলে নহ'ব নহয় আপুনি এটা কাম কৰক আপুনি এতিয়া লাষ্ট ডেটো বেছিদিন নাই লাষ্ট ডেট আপোনাৰ এই মাৰ্চৰ মাৰ্চৰ এক তাৰিখ আৰু এই এইকেইদিনৰ ভিতৰত আপুনি অনলাইনটো কৰি লওক আপুনি মাটিৰ খাজনা ৰচিদ আপোনাৰ বেংকৰ পাছবুক ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড পেন কাৰ্ড এইখিনি লৈ যাব আপোনাৰ অনলাইন দোকানত যাব আপোনাৰ অনলাইন দোকানত গৈ পেলাই অনলাইনটো কৰি ল'ব এটা কিবা এটা চালান কাটিব চালানটো কাটিব চালানটো দিবা আৰু অনলাইন পে'মেণ্ট যিমানখিনি হয় সেইখিনি দি দিবা ইয়াৰ পিছত যোনখন ৰিচিপ্ট ওলাব সেই ৰিচিপ্টখন মোৰ তাত দি যাবা লগতে তোমাৰ আধাৰ কাৰ্ড পেন কাৰ্ড এইখিনি জেৰক্স কৰি দি দিবা তাৰপিছত বাকীখিনি মই চাই দিম অঁ আৰু অঁ অনলাইন কৰা বেছি দেৰি নকৰিবা কাৰণ লাষ্ট ডেট যিহেতু আহিলে আৰু বেছি দিন নাই ইমান দিনে পোৱা নাছিলা যদি কিয় কামবিলাক কৰা নাছিলা তাৰ তোমাৰ তাৰে গাঁৱৰ মানুহ সুধি ল'ব লাগে অঁ এতিয়া সোনকালে সোনকালে এইখিনি কৰি লোৱা মোক দি দিবা বাকী খিনি মই চাই দিম

অঁ ঠিক আছে